তিনি হাজাৰ পাঁচশ এক বিশ হাজাৰ ছয়শ তিনি পঞ্চাছ হাজাৰ সাতশ একাশী একাৱন্ন হাজাৰ আঠশ বিশ পঞ্চাছ হাজাৰ তিনিশ এক